মই পৰ্যটনস্থলীবোৰ হৈছে ভৈৰৱকুণ্ড ভৈৰৱকুণ্ডত চাবলগীয়া বহুতো আছে যেনে ভৈৰাৱকুণ্ডৰ নদীটো চাবলগীয়া বা পাহাৰখন পাহাৰৰ কাষেৰে বৈ যোৱা নদীবোৰ আৰু তাত সেইপিনে যোৱা ভূটানলৈ যোৱাও বা চাবলৈ ভাল লগা তাত হয়তো বহুতো ধৰণৰ মানুহবোৰ আহে তাতে চাবলগীয়া বহুতো আছে যেনে নদীটো বা দলংখন দলং আছে আৰু চাবলগীয়া নদীৰ সৌন্দৰ্যবোৰো ভাল লাগে আৰু তাত যায় বহুতো চাবলগীয়াও আছে ভৈৰৱকুণ্ডত বহুতো ধৰা নগাবোৰ আহে হয়তো বহুতো ধৰণৰ মানুহ লগ পোৱা যায় তাত হয়তো বহুত দূৰৰ দূৰৰ মানুহ আহে মানুহ আহে বনভোজ খাবলৈ আহে হয়তো বহুতো মানুহক তেনেকৈ লগ পোৱা যায় বহুত দূৰ দূৰণিৰপৰাও আহে বনভোজ খাবলৈ তাত চাবলগীয়া পাহাৰবোৰ তাৰ তাত চাবলগীয়া বহুতো ধৰণৰ

এই নদীত বাৰ মাহেই পানী বৈ থাকে পানীবোৰো ধুনীয়াই হয়তো কিছুমানে সেইবোৰ পানী দিয়েই দূৰৰ দূৰৰপৰা অহা মানুহবিলাকে সেই পানীবোৰে ৰন্ধা বঢ়া কৰে ভৈৰৱকুণ্ডত যোৱা ৰাস্তা বহুত ধুনীয়া তাত যাওঁতে হয়তো বহুতো স্কুল আৰু বহুতো হেৰি পোৱা যায় যেনে আৰু বগা মাটি আছে বগা মাটিটো চাবলগীয়া যাৰা ধুনীয়া নদী আছে নদীৰ পাছত মূৰ্তি আছে খটখটিৰে উঠি যাব বহুতো হয়তো খটখটি প্ৰায় দুশমান তাৰ ওপৰত ধুনীয়া গছ গছনি আছে তাতে বগৰীৰ গছ আছে বহুতো মানুহ তাত আহে চাবলগীয়া বহুতো সৌন্দৰ্যবোৰ আমি উপভোগ কৰিব পাওঁ তাত হয়তো চাবলগীয়া আৰু বহুত ধৰণৰ আছে ভৈৰৱকুণ্ডতো ধৰক বগৰীও পায় বহুতো ধৰণৰ বহুত দূৰ দূৰণিৰপৰাও আহে মানুহবিলাকে তাত বনভোজ খাবলৈ আৰু তাৰ প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিবলৈ চাবলৈ অহা যায় বগা মাটিৰ ভৈৰৱকুণ্ডত চাবলগীয়া এই নদী আছে তাত হয়তো বহুতো হিংসুক জন্তুও আহে ৰাতি ৰাতি হয়তো সেইবোৰতে আহি পানী খায় হয়তো দেৰি হ'লে সেইবিলাক মানে ভয় লাগে হয়তো সোনকালে যায় হয়তো সোনকালে আমি গুচি অহাটো উচিত ভৈৰৱকুণ্ডৰ তো চাবলগীয়া এয়াই আছে নদী আছে পাহাৰ আছে হয়তো ডিচেম্বৰৰপৰা জানুৱাৰী মাহত সকলো মানুহে তাত বনভোজ খাবলৈ আহে হয়তো বহুতো